চাদৰ মেখেলা সাধাৰণতে আমাৰ জাতীয় পোচাক হিচাপে পৰিগণিত আমি চাদৰ মেখেলা পিন্ধি উজু পাওঁ চাদৰ মেখেলা যদি ঘৰতেই বোৱা কপাহী কাপোৰৰ হয় তেনেহ'লে ই আৰু সুবিধাজনক বা পিন্ধি আৰামদায়ক চাদৰ মেখেলা সাধাৰণতে দুটা ছেট থাকে এখন চাদৰ আৰু এখন মেখেলা মেখেলাখনৰ ওপৰত চাদৰ পিন্ধা হয় আৰু এই মেখেলা আৰু চা চাদৰ দুয়োখন মিলাই মেখেলা চাদৰযোৰা বুলি কোৱা হয় আৰু এই মেখেলা চাদৰ পৰিহিত মহিলা এগৰাকীয়ে এগৰাকীক সাধাৰণতে পৰিসীমিতভাৱে পোচাক পৰিধান কৰা নাৰী বুলি কোৱা হয় আৰু চাদৰ মেখেলা আমাৰ জাতীয় হিচাপ জাতীয় পোচাক হিচাপে পৰিগণিত হোৱাৰ বাবেও ই মাৰ্জিত সাজ হিচাপেও পৰিগণিত চাদৰ মেখেলা পিন্ধি সকলো অসমীয়া মহিলাই ভাল পায় অকল অসমীয়া মহিলাই নহয় চাদৰ মেখেলা ৰাষ্ট্ৰীয় পৰ্যায়তো পৰিচিত হৈ পৰিছে বলিউডৰ বহুতো অভিনেত্ৰীয়ে চাদৰ মেখেলা পৰিধান কৰিছে আৰু তেওঁলোকে চাদৰ মেখেলা পিন্ধি ৰেম্পত খোজ দিছে আৰু আমাৰ অসমীয়া জাতীয় পোচাক চাদৰ মেখেলাযোৰে সাধাৰণতে অকল আমাৰ মাজতেই পৰিচিত হৈ না থকা নাই ই ৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকি উঠিছে আৰু চাদৰ মেখেলা সকলোৰে বাবে চিনাকী হৈ পৰিছে আৰু অসম অসমৰ বাহিৰেও বা অসমৰ বহিঃৰাজ্যতো কিছু মহিলাই চাদৰ মেখেলা কেতিয়াবা পৰিধান কৰে